মই ব্যৱসায় কৰিবলৈ তাৰমানে মোৰ লগ বন্ধুৱে তাৰমানে আজিৰপৰা টু থাউজেণ্ড টুত মানে এজন লগ বন্ধুুৱে কৈছিল এইকেইনদিন মেট্ৰিক পৰীক্ষা ডিউটিটো কি কৰিবি এনেই কামতে লাগ পিছত মই কৰিলোঁ মানে বেলেগৰপৰা তাৰমানে ব্যৱসায় আৰম্ভ কৰিব আৰম্ভ কৰিছিলোঁ তাৰমানে আদা আদা বা ধান আনি পেলাই মই তাৰমানে ইয়াতে দিছিলোঁ আনি পেলাই বেলেগৰপৰা জেগাৰপৰা আনি ইয়াতে তাৰমানে বিক্ৰী কৰিছিলোঁ আদা আমাৰ ওচৰতে ঠাই এডোখৰ আছে অৰুণাচল অৰুণাচলৰপৰা মানে আদাবিলাক আনি তাৰমানে মই ইয়াতে বিক্ৰী কৰিছিলোঁ ওদালগুৰিতে আনি তেতিয়াৰপৰা মোৰ এজন লগৰে কৈছিল লগৰ এটা ক'লে যে এইখিনি সময় কি বহি থাকিবি এনেকৈ যাই পেলাই তো এই বিজনেচটোৱে আৰম্ভ ক'ৰ তাৰপৰা মই আদাৰ বিজনেছটো আৰম্ভ কৰোঁ মোৰ লগে ক'লে সেইকাৰণে মই আদা বিনেছ আৰম্ভ কৰিলোঁ আদা কৰিলোঁ কেইবছৰমান তাৰপৰা অৰুণাচলৰপৰা আদাটো বন্ধ হৈ গ'ল আমি মাজতে বন্ধ কৰি দিলে বন্ধ কৰা আদাৰ বিজনেচটো শেষ কৰি পেলাই আদাটো নাটনা হ'লোঁ তাৰপৰা মই এতিয়া মানে ওচৰৰে চিলিণ্ডাৰৰ গেছৰ গেছৰ তাৰমানে এইবিলাক অলপ টনা টনি কৰিলোঁ মানে প্ৰথমতে ফাষ্ট টাইম মই আদায়ে কৰিছিলোঁ মানে সেই আদা মোৰ লগৰ বন্ধু বান্ধৱীবিলাকেতো আদাবিলাক আনি পেলাইয়ে ইয়াতে বেচিছিল তেতিয়া তাৰমানে ময়ো ভাবিলোঁ যে মইয়ো আদাবিলাক আনি ইয়াতে বেচিলোঁ ইয়াতে বহি কিনে কৈছিলোঁ মানে মোৰ লগৰ বন্ধুবিলাকে আনি থাকে ন মোৰ লগৰ বন্ধুবিলাকে আনি থাকে কাৰণে বিজনেছ কৰাটো তাৰমানে লগ বন্ধুৰপৰাই মই শিকিলোঁ তাৰপৰা লগৰ বন্ধুবিলাক দূৰৰপৰা আনে আনি পেলাই তাৰমানে ইয়াতে বিক্ৰী হয় তাৰপৰা এনেকুৱা আদাৰ বিজনেছটো যেতিয়া বন্ধ হৈ গ'ল তাৰ পিছত মই কেইদিনমানৰ পাছত কি কৰিলোঁ আদাৰ বিজনেছ যেতিয়া হ'ল তাৰপিছত চিলিণ্ডাৰ গেছৰ তাৰমানে গেছৰ ইয়াতে মানে ওদালগুৰিত গেছৰ আৰম্ভ হ'ল তেতিয়াৰপৰা মই গেছ টনাও কৰিলোঁ এতিয়াও বৰ্তমান গেছ টানি আছো আৰু প্লাছ তাৰে পিছত সেইকাৰণে মোৰ লগৰ বন্ধুৱে তাৰমানে ভালকৈ সিহঁতে তাৰমানে বহুতখিনি ডেভেলপ হোৱাৰ পিছত তাৰমানে মই এই আদাৰ বিজনেচটো কৰিলোঁ তাৰপৰা মই গেছ টনাৰ কাম কৰিছোঁ মানে লগৰ বন্ধুবিলাকক দেখা পালোঁ দেখা পাই পিনেই মানে আনি আনি কেনে তেতিয়াৰপৰা তাৰমানে অনা কৰিলোঁ আৰু আদা দি মানে এই গেছৰ বিজনেছটো কৰিলোঁ গেছৰ চিলিণ্ডাৰবিলাক বেলেগৰপৰা আনো আনি পনেই তাৰমানে বেলেগ জেগাৰপৰা আনি ইয়াত তাৰমানে মানুহক দিয়া আৰু এশ টকা দুশ টকা মই লগৰ বন্ধুৰপৰা তাৰমানে বহুত ধৰণে তাৰমানে বিদ্যা শিকিলোঁ তাৰমানে সেইটো কাৰণে লগৰবিলাকৰপৰা এইবিলাক আৰম্ভ কৰিছিলোঁ ব্যৱসায়টো তাৰমানে প্ৰথমতে লগৰবিলাকৰপৰা লৈ পেলাই আৰম্ভ কৰি দিলোঁ মই এইবিলাক মানে বিশেষ শিক্ষা লাভ কৰিলোঁ তাৰমানে এই লগৰ বন্ধুবিলাকৰ কাৰণত দেখিলোঁ দেখি পেলাই তাৰমানে লগৰ বন্ধুবিলাক এইবিলাক বিজনেছ কৰা দেখিলোঁ সিহঁতৰপৰা বহুত প্ৰশিক্ষণ লাভ কৰিলোঁ মই নিজে সিহঁতৰ লগত গ'লোঁ যাই পেলাই দেখিলোঁ মই সিহঁতে আনি থাকে আনি থকাৰপৰা তাৰপৰা মই যেতিয়া আনিম মই তেতিয়াৰপৰা যি বিজনেচটো আৰম্ভ কৰিলোঁ তাৰপৰা এইটো বিজনেচ বন্ধ হোৱাৰ পিছত গেছত আনিলোঁ গেছৰটো বন্ধ হোৱাৰ পিছত তাৰপৰা আকৌ মানে তামোলৰ বিজনেছ কৰিলোঁ তামোলবিলাক তাৰমানে আনে আমাৰ গাঁৱে গাঁৱে যায় তামোলবিলাক আৰম্ভ কৰি কাৰণে তামোলৰ বিজনেছ শিকিলোঁ এনেকুৱাধৰণে লগৰ বন্ধুবিলাকৰপৰা তাৰমানে মই বহুতখিনি চাকচেছ হৈছোঁ আমাৰ ওচৰতে তাৰমানে মানুবিলাকৰ তাৰমানে ওচৰতে লগৰ বন্ধুখিনিয়ে তাৰমানে সিহঁতে আনা সিহঁতৰপৰা লৈছিলোঁ মই বিদ্যাখিনি তাৰমানে সিহঁতৰপৰা আনি থকা দেখা পায় এইবিলাক কৰি আৰু এতিয়া তাৰমানে সিহঁতৰপৰাই আমি শিক্ষা লোৱা হৈছে তাৰমানে এইবিলাক বেলেগ একো নাই তাৰমানে এইবিলাক শিক্ষাবিলাক তেখেতৰপৰাই লোৱা হৈছোঁ মই বেলেগ একো কৰিব পৰা তেখেত লগৰ বন্ধুবিলাকৰপৰাই বিজনেছৰ শিক্ষাটো মই লোৱা হৈছিলে তাৰমানে বিজনেছ কৰিবলৈ প্ৰথমতে এইটো জানিলোঁ এইটো প্ৰথমতে আদা বিজনেছ তাৰপৰা আকৌ আদা বিজনেচটো অৰুণাচলৰ বৰ্ডাৰে বন্ধ কৰিলে তাৰপৰা অৰুণাচলৰ যেতিয়া বৰ্ডাৰতে বন্ধ কৰিছে তাৰেপৰা গেছৰ কৰিলোঁ গেছৰটো যেতিয়া এতিয়া আমদনি হৈ গ'ল ওচৰৰ এটাৰপৰা মই এতিয়া তামোলৰ বিজনেছ কৰিলোঁ চিজন আহিলে ছিজন আহিলে তামোলটো তাৰমানে কিনো মানুহৰপৰা বাগানে বাগানে যায় তেতিয়াৰপৰা লগৰ বন্ধুৰপৰা তাৰমানে এইখিনি বিদ্যা শিকিলোঁ তাৰমানে লগৰ বন্ধু বুলিবিলাকৰপৰা বিদ্যা শিকা হৈছে তাৰমানে বেলেগ একো নাই বেলেগ লগৰ বন্ধুৰপৰা বিজনেছৰ এইটো লাইনটো মোৰ শিক্ষা হৈছে এতিয়া মই আদা বিজনেচে কৰি আছো তাৰমানে সময়ত এই ঠাণ্ডা আধাৰ বিজনেছ আপেল সেই এই মাহটো অহাৰ পিছত তাৰপৰা আকৌ নাৰিকলৰ বিজনেছ আৰম্ভ কৰিম আমাৰ ইয়াৰপৰা নাৰিকল তাৰমানে বহুত দূৰলৈকে যায় আমাৰ ওদালগুৰি বুলি নহয় বহুত জেগাৰপৰা নাৰিকলৰ নাৰিকলৰ বিজনেচটো বিহুৰ চিজনত নাৰিকলৰ বিজনেছটো আৰম্ভ কৰোঁ নাৰিকলবিলাক ইয়াতে লওঁ লৈ কেনে আকৌ গুচি যায় সেইটো নি কিনি বিক্ৰী কৰোঁ গাঁৱৰপৰা মানুহ আনি পেলাই তাৰমানে বিজনেছটো লয় মানে বাহিৰৰ দেশত গুচি যায় আৰু এইটো আমাৰ ইয়াৰপৰা ধৰক লৈ পেলাই বাহিৰৰ দেশ নাৰিকলৰ নাৰিকলটো তাৰপিছত মই বিজনেছটো তাৰপৰা কলৰো কৰোঁ ইয়াতে পাৰে ইয়াৰে কল কল ইয়াৰপৰা পাৰি পেলাই বেলেগবিলাকৰপৰা ইয়াৰপৰা তাৰমানে তোমাৰ গুৱাহাটী যাব গুৱাহাটীৰপৰা আকৌ ক'ৰ ক'ৰপৰা গুচি যায় কলৰ বিজনেচটো সেই লগৰ বন্ধপৰা লগৰ বন্ধুবিলাকৰপৰা তাৰমানে লগ বন্ধুৱে ব্যৱসায়টো মোক তাৰমানে ফাষ্টটৰপৰা ষ্টাৰ্ট কৰিছিল আৰু এতিয়ালৈকে মই কৰি আছো লগৰ বন্ধুৰপৰাই মানে বিজনিষ্টটো কৰিছিলোঁ লগৰ বন্ধুৰপৰা শিকাও হৈছিল তাৰমানে মোৰ বিজনেছটো তাৰপৰা আৰু এতিয়া তাৰমানে বিজনেচে কৰি আছো মানে চিজেন বাই চিজেন টাইমত আপেল মানে এই কি বুলি কয় তামোলৰ বিজনেছ তামোলৰ চিজনত নাৰিকলৰ বিজনেছ কৰোঁ বিহু সময়ত নাৰিকলৰ তামোলৰ টাইমে টাইমে মানে বিজনেচটো মোক লগৰ বন্ধৱে শিকাইছিল তাৰমানে গোটেইখিনি